সাম্প্ৰতিক আমি সকলোৱে খুচুৰা আৰু পাইকাৰী বজাৰ ব্যৱস্থাৰ প্ৰতি অৱগত সাধাৰণতে খুচুৰা বজাৰ ব্যৱস্থা বুলি ক'লে আমি এনেকুৱা এটা ব্যৱস্থাক বুজোঁ য'ত ব্যক্তিগত ব্যৱহাৰৰ বাবে গ্ৰাহকক পোনপটীয়াকৈ কম পৰিমাণে দ্ৰব্যসমূহ বিক্ৰী কৰা হয় এনে বজাৰ ব্যৱস্থাত উপভোক্তাসকলে উৎপাদনকাৰীৰ পৰা অৰ্থাৎ বিক্ৰেতাসকলৰ পৰা তে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ পৰোক্ষ প্ৰত্যক্ষভাৱে ক্ৰয় কৰি লয় আৰু তেওঁলোকে নিজা ব্যক্তিগত জীৱনত এইবোৰ ব্যৱহাৰ কৰে পাইকাৰী বজাৰ ব্যৱস্থা হ'ল এনেকুৱা এটা বজাৰ ব্যৱস্থা য'ত সামগ্ৰী বৃহৎ পৰিমাণে বিক্ৰী কৰা হয় সাধাৰণতে ব্যক্তিগত গ্ৰাহকৰ পৰিৱৰ্তে খুচুৰা বিক্ৰেতা গ্ৰাহক ব্যৱসায় বা অন্য সত্ত্ৱাক এনেধৰণৰ সামগ্ৰীসমূহ বিক্ৰী কৰা হয় পাইকাৰী বজাৰ ব্যৱস্থাত শেহতীয়া বছৰবোৰত গেলামাল পাচলিৰ মূল্য বিভিন্ন ধৰণে সলনি হোৱা আমি দেখিবলৈ পাইছোঁ বতৰৰ পৰিস্থিতি যোগান শৃংখলৰ সমস্যা চাহিদাৰ পৰিৱৰ্তন অৰ্থনৈতিক পৰিৱৰ্তন আদি বিভিন্ন কাৰকৰ বাবে সাধাৰণতে বছৰ বছৰ ধৰি গেলামাল আৰু শাক পাচলিৰ মূল্যৰ উঠা নমা দেখিবলৈ পোৱা গৈছে শেহতীয়া বছৰবোৰত শস্যৰ যি উৎপাদন পৰিবহণ পৰিবহণৰ যি ব্যয় আৰু অন্যান্য বিভিন্ন অৰ্থনৈতিক কাৰকৰ ওপৰত প্ৰভাৱ পেলোৱা চৰম বতৰ দৰে কাৰকৰ দ্বাৰা মূল্যবৃদ্ধিৰ দৃষ্টান্ত দেখা গৈছে আমি বিগত বৰ্ষত দেখিবলৈ পাওঁ যে এনেবোৰ কাৰকৰ কাৰণেই পিঁয়াজ বিলাহী ইত্যাদি পাচলিবোৰৰ অত্যাধিক দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাওঁ কিন্তু বিভিন্ন অঞ্চল নিৰ্দিষ্ট সামগ্ৰী আৰু বজাৰ অৱস্থাৰ ওপৰত ভিত্তি কৰিও এই দামৰ সালসলনিৰ পৰিৱৰ্তন হ'ব পাৰে সাম্প্ৰতিক সময়ত অনলাইন ব্যৱস্থাৰ অনলাইন বজাৰ ব্যৱস্থাৰ যি ধাৰণা এয়া খুব বহলভাৱে প্ৰসা প্ৰসাৰিত হোৱা দেখিবলৈ পোৱা গৈছে অনলাইন বজাৰ বুলিলে আমি এনেকুৱা এখন মঞ্চক বুজোঁ য'ত ইণ্টাৰনেটৰ জৰিয়তে সামগ্ৰী বা সেৱাসমূহ ক্ৰয় আৰু বিক্ৰী কৰা হয় অনলাইন বজাৰ ব্যৱস্থাৰ বহুতো সুবিধা আছে ইয়াৰ বহুতো অসুবিধাও আছে ইয়াৰ সুবিধাবোৰ এনেধৰণৰ যিকোনো ঠাইৰ পৰা যিকোনো সময়তে বজাৰ কৰিব পাৰি কোনো ধৰণৰ নিৰ্দিষ্ট টাইপ নাথাকে বজাৰ সপ্তাটোৰ প্ৰত্যেকটো সময়তে প্ৰত্যেকটো পলতে প্ৰতিখন বজাৰ খুলি থাকে আমি যেতিয়াই ইচ্ছা কৰোঁ তেতিয়াই আমি তাৰ পৰা দ্ৰব্যসমূহ ক্ৰয় কৰি আনিব পাৰোঁ ইয়াত সকলো ধৰণৰ দ্ৰব্য উপলব্ধ আমি যি বিচাৰোঁ আমাৰ প্ৰয়োজন মতে সকলোবোৰ বস্তু আমি এই বজাৰখনৰ পৰা ক্ৰয় কৰি আনিব পাৰোঁ বিভিন বিক্ৰেতাৰ মাজত মূল্যৰ সহজ তুলনা হয় যিকোনো সময়তেই বজাৰ কৰিব পাৰি কাৰ্যকৰী খৰচ কম হ'লে প্ৰায়ে প্ৰতিযোগিতামূলক মূল্যৰ সৃষ্টি হয় ক্ৰেতা আৰু বিক্ৰেতাৰ উভয়ৰে বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা পায় পৰ্যালোচনা কৰিব পৰা জ্ঞাত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে একাধিক পেইমেণ্ট বিকল্প আৰু সুৰক্ষিত লেনদেন এই বজাৰসমূহত দেখিবলৈ পোৱা যায় সৰু ব্যৱসায়সকলৰ বাবে কম খৰচ নোহোৱাকৈ বহল দৰ্শকৰ মাজলৈ যোৱাৰ সুবিধা তেওঁলোকে পায় এই বজাৰ ব্যৱস্থাৰ বিভিন্ন ধৰণৰ অসুবিধাও আছে সেইবোৰ এনেধৰণৰ ক্ৰয় কৰাৰ আগতে সামগ্ৰীসমূহ শাৰীৰিকভাৱে পৰীক্ষা কৰি চাব নোৱাৰি আমি যেতিয়া কোনোবা এটা বস্তু অনলাইনৰ জৰিয়তে অনলাইন বজাৰৰ জৰিয়তে ক্ৰয় কৰিবলৈ লওঁ তাক চাক্ষুষ দৃষ্টিৰে আমি চায়ে বস্তুটো ভাল বা বেয়া আমি তাক নিৰ্ণয় কৰি ক্ৰয় কৰিবলগা হয় কোনো ধৰণৰ তাক আমি স্পৰ্শ কৰি তাৰ অনুভৱটো কৰিব আমি সামগ্ৰীটো কোনো ধৰণৰ অনুভৱ কৰিব নোৱাৰোঁ গতিকে বহু ক্ষেত্ৰত এই পৰিস্থিতিটোৰ কাৰণে আমি আমাৰ মনঃপুত নোহোৱা সামগ্ৰীও অৰ্ডাৰ হোৱা দেখিবলৈ পোৱা যায় গতিকে এইটো এটা অনলাইন বজাৰ ব্যৱস্থাৰ এটা কুফল অতিৰিক্ত খৰচ আৰু বস্তু গ্ৰহণৰ সম্ভাৱ্য় পলম ইয়াৰ এটা অসুবিধা অনলাইন লেনদেন আৰু ব্যক্তিগত তথ্যৰ সৈতে জড়িত বিপদ ইয়াৰ পৰা আমাৰ নিৰাপত্তাজনিত চিন্তাও কৰিব চিন্তা আহি পৰে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা কাৰিকৰী সমস্যায় ক্ৰয় প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে কিয়নো আমাৰ বৰ্তমান সময়ত অসমৰ চুকে কোণে বিভিন্ন গাঁও আছে অসমৰ বা ভাৰতবৰ্ষৰ চুকে কোণে বিভিন্ন গাঁও আছে সেই গাঁওবোৰত সাম্প্ৰতিক সময়তো ইণ্টাৰনেটৰ যি বহল প্ৰসাৰ সেই সেয়া এতিয়ালৈ সম্ভৱ হোৱা নাই গতিকে আমি এটা কথা জানো যে অনলাইন বজাৰ বুলি ক'লে আমাৰ ইণ্টাৰনেটৰ তাত দৰকাৰ হ'বই আমি ইণ্টাৰনেটৰ বাহিৰে বা ইণ্টাৰনেটৰ অবিহনে আমি কেতিয়াও অনলাইন বজাৰ ব্যৱস্থা এটা সৃষ্টি কৰিব নোৱাৰোঁ গতিকে যিসমূহ গাঁৱত বা যিসমূহ মানুহে এতিয়াও ইণ্টাৰনেটৰ সুবিধা বা ইণ্টাৰনেট উপলব্ধ হোৱা নাই তেনে অঞ্চলত বা তেনে গাঁওসমূহত আমাৰ অনলাইন বজাৰ ব্যৱস্থা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে প্ৰবঞ্চনা আৰু কেলেংকাৰীৰ সম্ভাৱনা আছে প্ৰৱঞ্চনামূলক বিক্ৰেতা আৰু ৱেবছাইটৰ অস্তিত্ব দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মসমূহৰ জৰিয়তে আমি যেতিয়া কিবা এটা সামগ্ৰী ক্ৰয় কৰিবলৈ লওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ ভূৱা ৱেবছাইটসমূহে তেওঁলোকৰ বিভিন্ন ধৰণৰ প সামগ্ৰীসমূহ দেখুৱাই এক ভূৱা জাল তেওঁলোকে ৰচনা কৰি সামগ্ৰীসমূহ বিকাৰ ক্ষেত্ৰত এক চলনা কৰে আৰু আমাৰ বহু বহু উপভোক্তা এই জালৰ কবলত পৰি তেওঁলোকে নিজৰ টকা ইতিমধ্যে হেৰুওৱাও আমাৰ বহুত ঘটনা আমাৰ চকুৰ আগত আহি পৰিছে ইয়াৰ বিভিন্ন ধৰণৰ অসুবিধাসমূহ আছে আৰু আছে প্ৰত্যক্ষ যোগাযোগৰ অভাৱৰ বাবে সমস্যা সমাধানত অসুবিধা হয় পৰিৱেশৰ প্ৰভাৱ পৰিৱেশত প্ৰভাৱ পেলোৱা পেকেজিং আৰু পৰিবহণ বৃদ্ধি আমাৰ অনলাইন বজাৰ ব্যৱস্থাৰ জৰিয়তে আমি কোনো মানে কোনোবা এটা যেতিয়া সামগ্ৰী আমি ক্ৰয় কৰি আনো তেতিয়া তাত বিভিন্ন ধৰণৰ প্লাষ্টিক কাগজৰ পেকেজিং দেখিবলৈ পোৱা যায় ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ জাবৰ পেলনীয়া জাবৰৰ যিটো পৰিমাণ সেই পৰিমাণৰ সেই পৰিমাণো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে গতিকে ই অনলাইন ব্যৱস্থাৰ এটা কুপ্ৰভাৱ অত্যাধিক বিকল্পৰ ফলত সিদ্ধান্তৰ ক্লান্তি হ'ব পাৰে ইণ্টাৰনেটৰ অভাৱ বা প্ৰযুক্তিগত জ্ঞানৰ অভাৱ লোকসকলে ইয়াৰ সুলভ বা ইয়াৰ সুবিধা লাভ কৰিব নোৱাৰে এই সুবিধা আৰু অসুবিধাসমূহে অনলাইন বজাৰৰ বহুমুখী প্ৰকৃতিক উজ্জ্বল কৰি তুলে কিন্তু গ্ৰাহক আৰু ব্যৱসায়ীসকলে বহু সময়ত ইয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়